নিশ্চয় আমাৰ এই অঞ্চলত কিতাপ পঢ়া মানুহ যথেষ্ট আছে যিহেতু আমাৰ স্কুলতে প্ৰাথমিক বিদ্যালয়তে আমি আমাৰ ওচৰতে থকা বিদ্যালয়ত এটি পুথিভঁৰাল আছে তাতে আজৰি সময়ত বিভিন্নজন গোট খায় বিভিন্নজনে বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়ে আৰু আমিও তেখেতসকলৰ লগত বিভিন্ন দেশৰ দিশত আমি বিভিন্ন প্ৰশ্ন সোধা হয় বা আলাপ আলোচনা কৰা হয় আমিও বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়োঁ যিহেতু জীৱনত মানুহে পঢ়ি শেষ কৰিব নোৱাৰে গতিকে আমি সেই ক্ষেত্ৰত সজাগ আৰু যথেষ্ট আমাৰ ইয়াত কিতাপ অধ্যয়ন কৰা বা লিখক হিচাপেও আমি পাওঁ যথেষ্ট সংখ্যক মানুহ আছে আমি তেখেতসকলৰ লগতো আমাৰ বাৰ্তালাপ হয় সাংবাদিকো কৰে বিভিন্ন ধৰণৰ সাংবাদিকৰ লগতো জড়িত গতিকে তেখেতসকলেও আমাক কিছু ভাল উপদেশ দিয়ে আমিও সম্যক জ্ঞানেৰে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ বিচাৰোঁ এনেদৰেই আমাৰ ইয়াত বিভিন্ন ধৰণৰ জ্ঞানী বা কিতাপ অধ্যয়ন কৰা ব্যক্তি আমি লগ পাওঁ